কাৰ্য আপোনাৰ অৰ্ডাৰৰ বিলম্বৰ বিষয়ে সোধক দৃশ্যপট আপোনাৰ অৰ্ডাৰটোৱে আনুমানিক সময়তকৈ বেছি সময় লগাইছে আৰু আপুনি বিলম্বৰ কাৰণ জানিব বিচাৰে আপুনি ৰেষ্টুৰেণ্ট বা খাদ্য ডেলিভাৰী এপক বিলম্বৰ বিষয়ে সুধিব পাৰে